ৰেচিপিৰ বিষয়ে মই টি ভিত চাওঁ কেতিয়াবা দিয়ে ইয়াতে ৱাহ ক্যা টেষ্ট হে বুলি এটা অনুষ্ঠান দিয়ে তাত সদায় ভাতিবেলা ভাতিবেলা দিয়েই গতিকে তাতে নতুন নতুন ৰেচিপি দেখা পাওঁ কেতিয়াবা বহুত টানো হয় ৰেচিপিবিলাক কেতিয়াবা সহজো হয় মাছ মাংস আমিতো সকলোৱে খাওঁ কিন্তু তাত বনোৱা পদ্ধতিটো অলপ বেলেগ মছলা পাতিৰ নামো বেলেগ আমি হয়টো সেইটো কিছুমান ব্যৱহাৰো নকৰোঁ আমি সচৰাচৰ আদা নহৰু ধনিয়াৰ গুড়ি কি বুলি কয় জিৰাৰ গুড়ি ইফালে ক'লা ক'লা বহুত কিবা থাকে নহয় আমাৰ বহুত পাঁচ ফোৰণ বুলি কয় সেনেকুৱা ধৰণৰ আমাৰ বহুত মছলা থাকে মই সচৰাচৰ সেইখিনিয়ে কৰোঁ তাৰ উপৰিও বহুত মছলাৰ নাম দিয়ে আমাৰ মনত লিখি নথলে মনতে নাথাকে তাৰ পৰা মই দুই এটা সৰু সুৰা টিফিনত খানাটো বনাই দিব চেষ্টা কৰোঁ যেনে এই ব্ৰেড সৰু সৰুকৈ কাটি কণীৰ লগত ভাজি পিঁয়াজ নহৰু চব পেষ্টটো বনাই দহ মিনিটৰ ভিতৰত কেনেকৈ এটা ভাল টিফিন বনাব পাৰি ধৰা এতিয়া খাই কেনেকৈ ভাল পাব বা সেইটো উপকাৰীও সেইটোৱেই মই শিকি পেলাই বনাও তাৰ উপৰি পনীৰৰ বনাব পাৰি বেচনৰ বনাব পাৰি সেনেকুৱা বহুত আছে তাৰে মাজত আমাৰ অসমীয়া খানাটো ইয়াত নেদেখুৱাই তাৰে তলত বাহিৰৰ সেইটোৱেই দেখুৱাই মাছ মাংসৰো তেনেকুৱাই বনোৱা পদ্ধতিবিলাক আমাৰ ইয়াতকৈ বহুত বেলেগ সেনেকুৱা আমাৰ আলু বিশেষকৈ আমাৰ মাছ মাংসত আলু ব্যৱহাৰ কৰে তাত নহয় তাত বেলেগ বেলেগ মছলাৰে বনায় বেলেগ বেলেগ বস্তু দেখাই এতিয়া লিখি থলে গম পাম দুই এটা বনাওঁ যদিও কেতিয়াবা পাহৰিয়েই যাওঁ এইখিনিয়ে আৰু ৰেচিপি